হেল্ল' অট'ৱালা মই অলপ আগত যে কলেজৰ পৰা আহিছিলোঁ এঙাৰখোৱাত নামিছিলোঁ আপোনাৰ অট'খনত মোৰ পাৰ্চটো আৰু ফোনটো গুচি গ'ল পাৰ্চটোত মোৰ ইম্প'ৰটেণ্ট বস্তু আছিলে আধাৰকাৰ্ড পানকাৰ্ড ইত্য়াদি কৰি গতিকে আপুনি যদিহে বেয়া নেপায় তেতিয়া আকৌ আপুনি যোনডোখৰ জেগাত নমাইছিলে মই সেইডোখৰ জেগাতে পাপাৰ লগত আহি ৰৈ আছোঁ আপুনি আহি পিনি সেই বস্তুকেইটা যদিহে বেয়া নেপায় মোক দি থৈ যাওকহিচোন